আমাৰ জাতীয় উৎসৱ বুলি ক'লে ক'বলৈ গ'লে প্ৰথমতে বিহুৰ কথাকেই ক'ম কাৰণ মই এজন অসমীয়া বিহুৱেই আমাৰ জাতীয় উৎসৱ বিহু আমাৰ তিনি প্ৰকাৰ ব'হাগ বিহু কাতি বিহু আৰু মাঘ বিহু তেনেদৰে আমি বিহু কিটাৰ এনেদৰেও কওঁ ব'হাগ বিহু বা ৰঙালী বিহু কাতি বিহু বা কঙালী বিহু মাঘৰ বিহু বা ভোগালী বিহু

আমাৰ বিহুৰ ভিতৰত প্ৰথম বিহুটোৱেই হৈছে ব'হাগ বিহু চ'তৰ শেষৰ দিনা ব'হাগ বিহুৰ উৰুকা হয় অৰ্থাৎ গৰু বিহু সেইদিনা আমি ৰাতিপুৱা সোনকালে শুই শুই উঠি মাহ হালধি পিচোঁ আৰু লাও বেঙেনা কেৰেলা ইত্যাদি বিভিন্ন পাচলিৰে গৰু চাট তৈয়াৰ কৰোঁ ইয়াৰ অলপমান চালনী এখনত লওঁ আৰু অলপমান এডাল মাৰি বনোৱা হয় যিডাল তিনিটা কাঠি থাকে তাত আমি চাটখিনি ভৰাই দিওঁ আৰু তাৰপাছত সেই পিচি থোৱা মাহ হালধিখিনি গৰু গাত লগাওঁ আৰু ওচৰ নদী বা পুখুৰী লৈ সিহঁতক চাটবোৰ মাৰি গা ধুৱাওঁ আৰু আমি গাওঁ লাও খা বেঙেনা খা আৰু বছৰে বছৰে বাঢ়ি যা বুলি গাই গৰুক আশীৰ্বাদ দিওঁ তাৰপাছত তাহাঁতক পথাৰলৈ ঘাঁহ খাবলৈ পঠিয়াই দিয়া হয়

তাৰপাছত মানুহে গা পা ধুই জা জলপান খাই জ্যেষ্ঠজনক লগতে পৰিয়ালৰ আন সদস্যৰসকলক বস্ত্ৰ দান কৰা হয় ইয়াৰ পাছত এযোৰা দুযোৰা সৰু সৰু ল'ৰা ছোৱালীবোৰ হুঁচৰি আহে এনেদৰে দিনটো যায় আৰু আবেলি সময়ত ঢেঁকীৰ পিঠাগুৰি খুন্দি গৰুলৈ পিঠা বনোৱা হয়

আৰু মাছ থকা পানী গোটাই থোৱা হয় লগতে সন্ধিয়ালৈ যাগ এটাও তৈয়াৰ কৰি থোৱা হয় আৰু গৰু অহাৰ লগে লগে যাগ জ্বলাই নতুন পঘাৰে গৰুক বন্ধা হয় এনেদৰে গৰুৰ বিহু পালন কৰা হয় আকৌ পাছদিনা মানুহৰ বিহু পতা হয় ৰাতিপুৱা শুই উঠি আগদিনাৰ থৈ দিয়া মাহ হালধিৰে গা ধুই নতুন কাপোৰ পিন্ধা হয় আৰু জা জলপান খাই সকলোৱে একেলগে হুঁচৰি গাবলৈ যায় এনেদৰে ডেকা গাভৰু সকলো মিলি একতাৰ এনাজৰী বান্ধ খাই

ইয়াৰ পাছত ক'বলৈ গ'লে আমাৰ আহিব কাতি বিহু বা কঙালী বিহু আহিনৰ সংক্ৰান্তি দিনা কাতি বিহু পালন কৰা হয় কাতি বিহুৰ দিনা দিনত তুলসী পুলি ৰুই ধুনীয়াকৈ মচি এটা তুলসী ভেটি বনোৱা হয় আৰু সন্ধিয়াৰ সময়ত তুলসী ভেটিৰ ওচৰত চাকি বন্তি জ্বলাই সকলো ল'ৰা ছোৱালী ল'ৰা ছোৱালীয়ে মিলি মিলিজুলি গৃহস্থৰ ঘৰ উন্নতিৰ কাৰণে আশীৰ্বাদ দিয়ে

আৰু তাৰপাছত গৃহস্থৰ ঘৰে ঘৰে প্ৰসাদ দিয়ে এনেদৰে কাতিবিহুৰ পালন কৰা হয় ইয়াৰ পাছতে আহিব মাঘৰ বিহু বা ভোগালী বিহু পুহৰ মাহৰ শেষৰ দিনা মাঘৰ উৰুকা হয় সেই দিনা ৰাতি গাঁৱৰ ৰাইজে গাঁৱৰ ৰাইজে মিলিজুলি পথাৰত নৰাৰে এটা ভেলা ঘৰ সাজে আৰু সকলোকে একেলগে ভোজ ভাত খায় পাছদিনা ৰাতিপুৱা গা পা ধুই মেজিৰ তলত সকলোৱে অগ্নি দেৱতাৰ আশীৰ্বাদ লয় আৰু প্ৰাৰ্থনা কৰি প্ৰসাদ খায় আৰু বিশেষকৈ মাঘৰ বিহুটো ভোগৰ বিহু বুলিও কোৱা হয় সেইয়ে পিঠা পনাৰে নদন বদন হয় আৰু লগতে জা জলপানেও নদন বদন হয় সকলোৰ এইবোৰ খাই বৈ কেতিয়াবা খেলো পতা হয় যেনে ক'বলৈ গ'লে ম'হৰ যুঁজ কুকুৰাৰ যুঁজ কণীৰ যুঁজ ইত্যাদি সকলোৱে উপভোগ কৰে এনেদৰে আমি অসমীয়া বিহুটো উদযাপন কৰোঁ